হয় হয় হয় হয় হয় হয় মই যোৰহাট টু ডিব্ৰুগড় চলাওঁ

হয় হয় ভাল কোৱা ভ্ৰমণ যাত্ৰাটো ক'ৰ পৰা কলৈ লৈছা ক'ৰ পৰা ক'ত যাবা

অঁ কামাখ্যা মন্দিৰলৈ যাবা হয় হয় হয় কেতিয়া যাবা অঁ মোক তাৰিখটো ক'বা এক তাৰিখ দুই তাৰিখ মানে হয় মোক তাৰিখটো জনাই দিবা ভালকৈ আৰু কোৱাচোন মই অঁ যাব পাৰিম কেইজনমান মানুহ ওলাব অঁ কিমান

চল্লিছ পঞ্চাছজন চল্লিছ পঞ্চাছজন হ'লে বাছখন ল'ব লাগিব হয় আৰু হয় হয় হয় আৰু এতিয়া বৰ্তমানটো পিকনিকৰ ছিজন চলি আছে নহ্ গতিকে মোক তাৰিখটো কোন তাৰিখ হ'ব তিনি তাৰিখ বুলি কৈছা অঁ অঁ পাঁচ জানুৱাৰীত যাবা অঁ সেয়া ফাইভ জানুৱাৰী ঠিক আছে মই অঁ ঠিক আছে হ'ব খালি পইচাটো কথাটো পাতিব লাগিছিলে এতিয়া মৰাণৰ পৰা গুৱাহাটী হ'ব নহয় নহ্ চল্লিছজন মানুহ মই পঞ্চল্লিছ হাজাৰ টকা এটা দিবা

কাৰণ অহা যোৱা কথাও থাকে নহয় চল্লিছজন ব্যক্তি তাৰ মানে অঁ তেলৰ কথাও থাকে হয় কথাখিনি পাতি ল'ব পাঁচ জানুৱাৰী গুৱাহাটী কামাখ্য মন্দিৰ নহ্ অঁ পাৰিম পাৰিম মোক জনাবা ম কথাটো অঁ হ'ব দিয়া কিবা এটা কম হৈ যাব কিয় নহয় ঠিক আছে দিয়া অঁ